অ' বাইদেউ এই মই কন্যাকুমাৰী ফুৰিব যাম তাৰ হোটেলবিলাক কেনেকুৱা ধৰণৰ বাৰু হোটেলবিলাক মানে মোক হোটেল লাগিছিল মানে ৰুম লাগিছিল মই তাত দুদিনমান ফুৰিমগৈ পাঁচদিন মানৰ কাৰণে মোক ডাবুল ৰুম এটা লাগিছিল ফেমিলি ৰুম আৰু পা পোৱা হ'ব নে আপুনি অ' অ' যাম মই হেৰি জানুৱাৰী বিশ তাৰিখমানে ওলাম আচ্ছা আচ্ছা ঠিক আছে হ'ব নহ'লে